হেল্ল' লাবন্য গেছ এজেঞ্চি হয়নে বাৰু মই আপোনালৈ বিশেষ কাৰণ এটাত ফোন কৰিছিলোঁ মই মানে কালি কালি গেছ এটা বুকিং কৰিছিলোঁ কিন্তু আজি মানে হঠাতে মই এফালে যাবলগীয়া হ'ল ঘৰতো মানে মানুহ নাই সেইকাৰণে ভাবিছোঁ গেছটো কেঞ্চেলে কৰি দিওঁ নেকি হয় পাৰিবনে বাৰু আপোনালোকে কৰি দিব যদি পাৰে মোক কৰি দিয়ক মোৰ গেছৰ বুক এজেঞ্চি যিটো ৰেফাৰেন্স নম্বৰটো মই আপোনাক কৈ দিছোঁ বাৰু ওৱান থ্ৰী জিৰ' থ্ৰী নাইন টু হয় হয় পাৰিলে আপুনি কৰি দিয়কচোন বাৰু তেতিয়া মোৰ সুবিধা হ'ব বেলেগ এদিন তেতিয়া মই আকৌ যেতিয়া ঘৰলৈ যাম তেতিয়া মই আকৌ লৈ ল'ম বাৰু হয় হয় হ'ব বাৰু আপুনি যদি পাৰে কেঞ্চেল কৰি দিয়ক মোক হ'ব থেংক ইউ